হয় মোৰ বাহিৰেও আমাৰ ঘৰৰ আমাৰ বাইদেউগৰাকীৰ ফুলৰ প্ৰতি তেখেতৰ বহুত আগ্ৰহ মানে ফুল খুবেই ভাল পায় তেখেতে ফুল য'তেই দেখে যেনে ধৰক নাৰ্চাৰীত তেখেতে ভাল ফুল গছ এজোপা দেখা পালে তেখেতৰ সেই সেই ফুলজোপাৰ প্ৰতি বেছি আগ্ৰহ হৈ পৰে আৰু তেখেতে নিকিনাকৈ নোৱাৰে কিনি হ'লেও তেখেতে য'ৰ পৰা ধন টকা পইচা সংগ্ৰহ কৰি হ'লেও তেখেতে সেই ফুলজোপা কিনি আনি ঘৰত তেখেতে মানে বাগিছাখনত তেখেতে লগাবই আৰু আৰু তেখেতে বাগিছাখনৰ কাম বন যেনে ধৰক ঘাঁহ বন চাফ চাফাই ধুনীয়াকৈ কৰি ৰাখিছে বাগিছাখন আৰু ফুলবিলাক বহুত যত্ন লয় তেখেতে সেয়েহে আজি আমাৰ বাগিছাখনি বহুত সুন্দৰ হৈ আছে জাক জিলিকা যিহেতু হৈ আছে আমাৰ বাইদেউগৰাকীৰ কাৰণেই হৈ আছে তেখেতে ফুলৰ প্ৰতি বহুত মোহ বহুত ভাল পায় তেখেতে ফুল